হেল্ল' ক কোনে কৈছে হেল্ল' শুনি আছোঁ হেল্ল' শুনি আছোঁ হেল্ল' অঁ কোৱা অঁ শুৱালকুছিতে কোৱাছোন নিশ্চয় নিশ্চয় আমাৰ শুৱালকুছিত নিজৰ চপ আছে আমাৰ নিজৰ মানুহ আছে ধুনীয়াকৈ আপুনি আপুনি ক'ৰ পৰা কৈছে নো

হয় হয় কওক

আপোনাৰ মানে কিমান হাজাৰৰ পৰা লাগিব আপোনাৰ কি দহ হাজাৰৰ পৰা আমাৰ মানে কি তাতকে ওপৰত লাগে যিমান যিমান টকাৰ লাগে মানে মোৰ আছে মানুহ ঘৰৰ নিজৰ কেতিয়াকে আহিব খালী মোক কল কৰিব হাঁ আৰু কিবা প্ৰৱ্লেম থাকিলে ক'ব নিশ্চয় নিশ্চয় নিশ্চয় আপুনি পাব আহিব কেতিয়ালৈ আপুনি খালী মোলৈ ফোন মাৰিব থকাকে আহিব আৰু লগতে মানে কি চব বস্তু আছে অঁ নি নিশ্চয় একো চিন্তাই কৰিব নালাগে আপুনি আহিব থাকি কৰি ধুনীয়াকৈ নিজে চাই ল'ব মই মোৰ নিজৰ মানুহ যে নিজৰ শালতে বোৱাকে পিঅ'ৰকে পাব আপুনি মিক্স যে মিক্স নাই কোনো

সেইটো হয় জানিছোঁ আপোনাক মই কৈছোঁ আপোনাৰ নগাঁৱত যে নগাঁৱত যেনেকুৱা দাম ইয়াত চাবহি কেনেকুৱা দামত আপুনি কম দামতো পাব পাৰে অকণমান চাই ল'ব নিজে হাঁ হয় হয় ঠিকে আছে আপুনি ফোন কৰা বাবে ভাল লাগিছে মানে আমাৰ মানুহসোপা মানে কি ধুনীয়া মা মানুহসোপা ভাল মানে আপোনাৰ আহিলে মানে নিজে কম দামতো দিব অকণমান আহিব পাব থাকি যাব চাব চিন্তা কৰিব নালাগে মোলৈ ফোন মাৰিব কেতিয়া আহে আপুনি ক'ব কেতিয়া লাগে কৈ দিব বচ পাই যাব চিন্তা কৰিব নালাগে পিঅ'ৰ মুগা পাব একদম পাটৰ একদম

ঠিক আছে ঠিক আছে অঁ ঠিক আছে অঁ ঠিক আছে হ'ব হ'ব